বৰ্তমান সময়ত শিশুসকলে খেলা কেইবিধমান খেলৰ ভিতৰত হৈছে কাণ ফুচফুচনি পাৰ পানী কাবাডী ক্ৰিকেট মোবাইল আগৰ তে আমি সৰু হৈ থাকোঁতে খেলিছিলোঁ সাধাৰণতে কাবাডী এই বা বেডমিন্টন দৌৰা দৌৰি চোৱা চুই কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ খেলিবলৈ সময় নাপায় আৰু সময় নাপায় কিয়নো কিয় সিহঁতৰ আজিকালি স্কুল টাইমবোৰ দীঘলীয়া হ'ল স্কুলৰ পৰা আহি তেওঁলোকে টিউচন কৰে তাৰোপৰি তেওঁলোকে ল'ৰাবিলাকে তেওঁলোকৰ এক্স বেলেগ আৰ্ট বা আৰ্ট ডান্স এইবোৰ থাকে সেইকাৰণে সময় নাপায় তাৰোপৰি আগৰ আম আমি সৰু হৈ থাকোঁতে আমাৰ আমি আমি মা দেউতাৰ লগত যৌথ হিচাপে পৰিয়াল হিচাপে ডাঙৰ ঘৰ বাৰী বা একোটা একোটা ডাঙৰ পৰিয়ালত বাস কৰিছিলোঁ কাৰণে খেলিবলৈ ইঘৰে সিঘৰে গৈছিলোঁ আজিকালি কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক বা শিশুসকলে প্ৰায়ভাগেই ফ্লেটত থাকে বা একক পৰিয়াল হ'ল তেওঁলোকে খেলিবলৈ সময়ো নাপায় আৰু একক পৰিয়াল হোৱাৰ পৰা মাক বাপেকহঁতে তেওঁলোকক আৰু মাক বাপেকৰ চাকৰি হোৱাৰ বাবে সময় দিব নোৱাৰে আৰু একক পৰিয়াল বা ফ্লেটত থকাৰ বাবে তেওঁলোকে ইঘৰে সিঘৰে নোযোৱা হ'ল তাৰ ফলত তেওঁলোকৰ সময়টো কমি গ'ল তাৰ বাবে তেওঁলোকে মো বৰ্তমান নতুন খেল বুলি ক'লে শিশুসকে সকলে ভাল পোৱা ভিতৰত খেল হৈছে মোবাইল মোবাইল আৰু কম্পিউটাৰ তেওঁলোকে মোবাইলত বিশেষকৈ ভাল পোৱা খেলবিধ হৈছে পাবজি তেওঁলোকে পাবজি খেলি খেলে কম্পিউটাৰত নতুন নতুন গেম ডাউনলোড কৰে বা মোবাইলতো ডাউনলোড কৰে তাৰ ফলত তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক একানপতীয়া হৈ পৰিছে তেওঁলোকে বা অন্য খেল ধেমালি খেলিবলৈ নজনা হ'ল বা মানুহৰ ব্যৱহাৰ পাতিও ভালকৈ নজনা হৈছে আৰু মানুহৰ লগত কেনেকৈ মিলিব লাগে বা ক'ৰবালৈ গৈ থাকোঁতে যে ইফালে সিফালে চাব লাগে সেইখিনি কথাও তেওঁলোকে নাজানে তাৰ ফলত সৰু ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰ ল'ৰা ছোৱালীয়েই হওক আৰু মোবাইলৰ ফলত বহুতখিনি বিজুতি ঘটিছে আৰু পুৰণা খেল নাই বুলিবই পাৰি